হয় মই এককভাৱে ভ্ৰমণ কৰিবলৈ গৈছোঁ এককভাৱে ভ্ৰমণ কৰিবলৈ গৈছোঁ মানে প্ৰায় গৈ থকাই হয় মই এককভাৱেই যাওঁ যিহেতু মই অকল ঘৰত ইফালে সিফালে গৈ থাকিবলগীয়া হয় তেতিয়া মই বহুত দূৰণি দূৰণি জেগালৈও যাওঁ অকলেই যাওঁ কেতিয়াবা মোৰ ভাল লগা অভিজ্ঞতাও আছে এনেকৈ যোৱা আৰু কেতিয়াবা প্ৰায় তিতা মিঠা অভিজ্ঞতা প্ৰায় হৈয়ে থাকে আৰু জীৱনত এনেদৰে ভ্ৰমণ ক্ষেত্ৰত প্ৰথম মই গৈছোঁ যে চবৰে তিতা অভিজ্ঞতা বুলি ক'বলৈ হয় যিহেতু মোৰ ঘৰ মাজুলীত হয় তেতিয়া মই যোৰহাট যেতিয়া পাৰ হওঁ একদম তিতা অভিজ্ঞতাটো ক'বলৈ গ'লে ফেৰি যোনটো যাতায়ত ইমান তিতা নহয় কেতিয়াবা হয় তিতা চব দিনাই নহয় যেতিয়া ফেৰীত আমি অহা যোৱা কৰিব লগা হয় তেতিয়া কি হয় মোৰ যেতিয়া ফেৰীত আপোনাৰ দিগদাৰ হয় অকণমান ফেৰীখন বহুত লাগি যায় কেতিয়াবা আৰু কেতিয়াবা ভাল লাগে যে সেই পৰিৱেশবিলাক চাই থাকিবলৈ বহুত ভাল লাগে সেউজীয়া পানীৰ মাজুলী যেতিয়া জাহাজ কৰি থাকে বা সকলো ধৰণৰ সেউজীয়া হৈ যায় তেতিয়া সেইটো অভিজ্ঞতা বহুত সৌন্দৰ্যমূলক অভিজ্ঞতা হয় ভালেই লাগে কিন্তু বহুত বেছি টাইম লাগি যায় সেইকাৰণে অকণমান তিতা লাগে আৰু কেতিয়াবা সেই অভি সেয়া ভ্ৰমণবোৰত আৰু প্ৰায় ভালেই লাগে আৰু সেনেকৈ যাওঁ আৰু এনেকৈ এবাৰ মই প্ৰায় এপ্ৰিলত গৈছিলোঁ দুহেজাৰ চৌবিছৰ এপ্ৰিলত গৈছিলোঁ কাকচাঙলৈ তালৈ যাওঁতে মই অকলেই গৈছিলোঁ তালৈ তাত যাওঁতে মই এখন গাড়ী ভাড়া কৰি লৈ গৈছিলোঁ অকলে তাত যাওঁতে মই মাজুলীৰপৰা গৈছিলোঁ ৰাতিপুৱা সাতটা বজাৰ ফেৰিত গৈ পেলাহেনি তাত যাতে দহটাত পাই আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ দহটা বজাৰপৰা আৰু দহটা বজাৰপৰা মই যিহেতু গাড়ী ভাড়া কৰি লৈ গৈছিলোঁ তেতিয়া দুজন গাড়ী ড্ৰাইভাৰজন আৰু মই দুজন ব্যক্তিয়ে আছিলোঁ আমি তাত গৈছিলোঁ আৰু তাত বহুতেই ভাল আছিলে কিন্তু মই সোনকালে যাবলগীয়া হোৱাৰ কাৰণে একো খাই যোৱা নাছিলোঁ আৰু তেতিয়া খাই নোযোৱাৰ কাৰণে সেই তেতিয়া মানে কি হ'ল বহুত বেছি অকণমান দুৰ্বল ফিল কৰিছিলোঁ আৰু সেইখিনি যাওঁতে যেতিয়া ৰাস্তাটো মই পাৰ কৰিছিলোঁ বহুত দীঘলীয়া ৰাস্তা হয় যিহেতু কাৰ্বি আংলঙত আছে তেতিয়া এই কাৰ্বি আংলং গৈছিলোঁ তেতিয়া বহুতেই প্ৰব্লেম হয় যিহেতু বহুত দীঘলীয়া ৰাস্তা তেতিয়া একো খায়ো যোৱা নাছিলোঁ আৰু আমি এনেকৈ কাকচাঙত খাম বুলি ভাবি পেলাহেনি আমি গুচি গৈছিলোঁ আৰু তাত দোকানো নাছিলে তেনেকৈ আমি আৰু তাত প্ৰাইচটোও বেছি হয় সেইকাৰণে আমি তাত বহুত দূৰ গুচি গৈছিলোঁ যোৱাৰ পাছত কি হৈছিলে মানে ভোক লাগি গৈছিলে আৰু ভোক লগাৰ ক্ষেত্ৰত দুৰ্বল হৈ পৰিছিলোঁ তেনেকুৱা অৱস্থা হৈছিল আৰু নিজৰ গাড়ী যিহেতু নাছিলে ভাড়া লোৱা আছিলে যোনজন ড্ৰাইভাৰ আছিলে তেখেতকো য'ত ত'ত ৰখাবলৈও অকণমান কোৱাবৰ কাৰণে দিগদাৰ আছিলে সেই ক্ষেত্ৰতো বহুত এটা তিতা অভিজ্ঞতা আছিলে কিন্তু যেতিয়া আমি পাইছিলোঁগৈ য'ত কাকচাং পাইছিলোঁগৈ তাত কিন্তু বহুত ধুনীয়া এটা অভিজ্ঞতা বুলি ক'ব লাগিব বহুত ধুনীয়া এটা মোৰ জীৱনৰ জাৰ্নি আছিলে সেই দিনটো দিনটো মানে সেই দুদিন বহুত ধুনীয়া জাৰ্নি আছিলে বহুত সৌন্দৰ্যময় এটা এনেকুৱা জলপ্ৰপাত আছিলে জলপ্ৰপাত এনেকৈ ধুনীয়া আছিলে সেই জেগাবোৰ সকলোফালে সেউজীয়া আৰু বাগান সকলোফালে বাগান আছিলে আৰু তেনেকৈ বহুত ধুনীয়া হয় এই জেগাবোৰ আৰু তাত গৈছোঁ আৰু তাৰ যিবিলাক মানুহ আছিল সেই মানুহবিলাকো বহুত মৰমৰ আছিল ওখ ওখ গছ আছিল পাহাৰ আছিল পাহাৰৰ ওপৰত লানি দানি কৰি পেলাহেনি ধুনীয়া ধুনীয়া কলগছ আৰু আম গছ পুলি সকলোবোৰ লানি লানিকৈ তাত লগাই থোৱা আছিল আৰু বহুত সকলোফালে সেউজীয়া বাগান বহুত বহুত দূৰৰ যিমান দূৰৰলৈকে চকু যায় সিমান দূৰৰলৈকে কেৱল বাগানেই আছিল আৰু কলগছৰ বাগান আছিলে আম গছ নাৰিকল গছ পাহাৰৰ ওপৰত সেই গছবিলাক আছিল আৰু যিমান দেখিব সিমান পানী শিল পানী তেনেধৰণে ভৰপূৰ হৈ আছিলে বহুত ধুনীয়া এটা অভিজ্ঞতা আছিলে সেই অভিজ্ঞতাটো আৰু তাৰ যিবিলাক হৰ্চ ৰাইডিং কৰিছিলোঁ মই ঘোঁৰা পিঠিত উঠি আৰু অলপ ভয়ো লাগিছিলে তেতিয়া ঘোঁৰাৰ পিঠিত উঠিছিলোঁ আৰু মোৰ জীৱনৰ প্ৰথমবাৰ কাৰণে ঘোঁৰাৰ পিঠিত উঠি পাইছিলোঁ তেতিয়া ভয় লাগিছিলে যেতিয়া আৰু পাহাৰৰ যিখিনি উখল মাখল আছিলে আৰু কেতিয়াবা এনেকুৱা হৈ গৈছিলে যে পাহাৰৰ ওপৰত মানে পৰি যাম নেকি তেনেকুৱা এটাও মানে টি মানে ভয় আহি গৈছিলে কিন্তু ভয় আৰু ভাল আৰু ভালো লাগিছিলে জীৱনত প্ৰথমবাৰ কাৰণে ঘোঁৰাত উঠিছিলোঁ আৰু ঘোঁৰাত উঠি গৈছিলোঁ গৈ পেলাহেনি খুব ভাল লাগিছিলে পাহাৰবিলাক চাইছিলোঁ খুব ধুনীয়া ধুনীয়া পাহাৰ যিমান দূৰ চকু যায় সিমান দূৰ সকলোফালে অকল পাহাৰ পাহাৰ পাহাৰেই আছিলে কেৱল পাহাৰ আছিলে বহুত ভাল লাগিছিলে তাত গৈ পেলাহেনি আৰু আৰু এটা জীৱনৰ তিতা ভালো আছিলে বাৰু তিতা অভিজ্ঞতা বুলি ক'লে ক'বলৈ হ'লে মোৰ আচলতে সেইটো মোৰ ভ্ৰমণ বুলি নাছিলে মোৰ সেই ক্ষেত্ৰত মোৰ ভ্ৰমণো হ'ল লগতে মোৰ পৰীক্ষাও হ'ল আচলতে মই তিতাবৰ কয় মোৰ এক্সাম আছিলে পৰীক্ষা পৰিছিলে তিতাবৰত সেই তেতিয়া মই তিতাবৰ গৈছিলোঁ তাত কি হৈছিলে মোৰ যাওঁতে সি ভ্ৰমণটোত মই বাইক লৈ গৈছিলোঁ অকলে বাইক স্কুটি লৈ গৈছিলোঁ চৰী স্কুটি লৈ গৈছিলোঁ ভ্ৰমণটোত তেতিয়া কি হ'ল মানে মই গুগল মেপত চাই গৈছিলোঁ তাৰপিছত কি হ'ল মানে ৰাস্তাৰবিলাক মানে হেৰাই গৈছিলে যাব লাগে ইফালে ইফালে তেনেকৈ গৈ কেইবাটাও ৰাস্তা ভুল কৰি কৰি শেষত গৈ মই যোনটো লোকেশ্যন আছিলে সেই লোকেশ্যনত গৈ পাইছিলোঁগৈ আৰু যেতিয়া মই যোৱাৰ ৰাস্তাটো আছিলে যাওঁতে যেতিয়া হয়তো মই পৰীক্ষা দিব গৈছোঁ কিন্তু মোৰ এটা বহুত ধুনীয়া অভিজ্ঞতা হৈ গৈছিলে কাৰণ সেই যোনটো ৰাস্তাৰে মই পৰীক্ষা দিব গৈছিলোঁ তিতাবৰ সেই ৰাস্তাটো আপোনাৰ ডাঙৰ ডাঙৰ গছ আছিলে গছৰ মাজত আপোনাৰ একদম সেউজীয়া গোটেই সেউজীয়া পৰিৱেশ যেন এনে অলপ ওখ হয় অলপ চাপৰ এনেকৈ ধৰণৰ মানে পাহাৰৰ নিচিনা নহয় ঠিক পাহাৰতকৈ সৰু এনেকৈ ৰাস্তা আছিলে খুব ধুনীয়া আছিলে তাত গৈছিলোঁ আৰু সেই ৰাস্তাটো যেতিয়া মই ঘূৰি আহিছিলোঁ সেই ৰাস্তাটো মই উপভোগ কৰিবলৈ বিচাৰিছিলোঁ সেই ৰাস্তাটো একে ৰাস্তা দি ঘূৰি আহি পেলাহেনি মই তাৰ ৰৈছিলোঁ আৰু খুব ধুনীয়া আছিলে সেই জেগাখিনি গোটেই সেউজীয়া ডাঙৰ ডাঙৰ গছ বাগান চাহ বাগান আছিলে তাত প্ৰায় যিমান চকুৰে দেখক তালৈকে আৰু কৃষ্ণচূড়া কৃষ্ণচূড়াৰ খুব বহুত আছিলে মাজে মাজে কৃষ্ণচূড়া আছিলে আৰু সেইখিনি বহুত ধুনীয়া আছিলে আৰু মই গৈছোঁ কাজিৰঙা কাজিৰঙা কাজিৰঙাত গৈছোঁ এবাৰ গৈছিলোঁ কাজিৰঙা কাজিৰঙাত যাওঁতে কাজিৰঙা যোনটো ৰোড আছিল ৰাস্তা আছিল সেই ৰাস্তাটো মানে সেইটো বহুত ভাল লগা অভিজ্ঞতা সেইটো তিতা কেতিয়াও নাছিল বহুত সেইটো অভিজ্ঞতা বহুত বেলেগ বহুত মানে ভাল লগা অভিটা অভিজ্ঞতা আছিলে সেইটো সেই যোনটো ভ্ৰমণ আছিল সেই ভ্ৰমণটোত মোৰ তিতা নাছিল কিন্তু সেই ভ্ৰমণটোত মোৰ সকলোবোৰ মানে ভাল লগা আছিল যিটো যেতিয়া আমি ৰাস্তাটোৰে গৈছিলোঁ যোনটো ৰাস্তা কাজিৰঙাৰ যোনটো ৰাস্তা আছিলে সেই ৰাস্তাটো গৈছিলোঁ সেই ৰাস্তাটো যাওঁতে মানে চকু পলক নোযো নোপোৱাকৈ মানে যাব পৰা এটা ৰাস্তা আছিল য'ত কেৱল ৰাধাচূড়া কৃষ্ণচূড়া ৰাধাচূড়াজোপা কাষতেই এজোপা কৃষ্ণচূড়া আকৌ এজোপা বা কৃষ্ণচূড়া আকৌ যোৱা ৰাধাচূড়া খুব ধুনীয়া আৰু ৰাধাচূড়াজোপা কিমান মৰমলগা গুলপীয়া আৰু বগা ফুল ফুলি আছিল কৃষ্ণচূড়াৰপৰা যিমান দূৰকৈ চাওঁ ৰাধাচূড়া কৃষ্ণচূড়া আৰু এনেধৰণৰ আছিল ৰাস্তাটো য'ত আছিল অকল ৰাধাচূড়াই নাছিল য'ত আছিল অকল কৃষ্ণচূড়াই নাছিল ৰাধাচূড়া আৰু কৃষ্ণচূড়া দুয়োটা একেলগে আছিল সেইকাৰণে বহুতেই ভাল লাগিছিলে সেই ভ্ৰমণটো তেনেকৈ গৈছোঁ বহুত গৈছোঁ আৰু এবাৰ যাওঁতে গুৱাহাটী গৈছোঁ সেইবাৰো যাত্ৰা অকলেই আছিলে তেতিয়া ট্ৰেইনত গৈছিলোঁ অকলে আৰু সেই ট্ৰেইনৰ যাত্ৰাও বহুত তিতাদায়ক তিতাময় আছিলে মানে কি কি আছিলে অকলেই গৈছিলোঁ আৰু কি হয় ৰাতি শুব মানে সেইবাৰ মোৰ প্ৰথম যাত্ৰা আছিলে ট্ৰেইনত যেতিয়া যাওঁতে গৈছিলোঁ আৰু তেতিয়া কি হয় প্ৰথম গৈছোঁ যিহেতু অকণমান ভয় ভয়ো লাগি আছে তাতে অকলে গৈছোঁ তাৰপৰা দেখিছোঁ যে এনেকৈ মানুহও আছে তাত আৰু মাইকী মানুহ কম আৰু মতা মানুহ বেছি আছিলে তেতিয়া মই বহুত ভয় লাগিছিলে আৰু তাত যিবিলাক খাদ্য দিছিলে সেইবিলাকো মই খোৱা নাছিলোঁ অকণমান ভয়ো লাগিছিলে আৰু খাদ্যবিলাকো মানে এনেকৈ মোবাইলত দেখি থাকোঁ যিহেতু এনেকৈ ভাল নবনায়েই তেনেকুৱা ধৰণৰ সেইকাৰণে অকণমান খাবলৈ মই অকণমান বেয়া পাইছিলোঁ আপচোচ কৰিছিলোঁ খাবলৈ তাৰপিছতে মই ভোকতে তেনেকৈ মই সাত ঘণ্টা সময় তেনেকৈ ট্ৰেইনত মই যাত্ৰা কৰিছিলোঁ তেনেকৈ যাত্ৰা কৰি পেলাহেনি মোৰ নিজৰ পাইছিলোঁগৈ স্থানত পাইছিলোঁগৈ আৰু সেইটো এটা মোৰ তিতা অভিজ্ঞতা বুলি ক'ব লাগিব আৰু মিঠা অভিজ্ঞতাও বহুত আছে বহুত জেগাই আছে তেনেকৈ ক'বলৈ গ'লে মই কলাক্ষেত্ৰ গৈছিলোঁ কলাক্ষেত্ৰতো সেইটো এটা বহুত মিঠা অভিজ্ঞতা বুলি ক'ব লাগিব বহুত ধুনীয়া জেগা হয় বহুতেই ভাল হয় আগৰ দিনৰ যিসকল ৰজা আছিলে সেই ৰজাসকলৰ বনোৱা সেই ৰজাসকলে বনাই যোৱা সেই কলাক্ষেত্ৰসমূহ আমি দেখিছিলোঁ তাত বহুতদিনৰ পুৰণা পুৰণা পুৰণাদিনীয়া বস্তু তাত সংগ্ৰহ কৰি ৰখা আছিলে শিৱসাগৰ গৈছোঁ সেই শিৱসাগৰটো সেই নৃত্যসিংহ স্বৰ্গদেউসিংহৰ সেই সেই যিসকল ৰংঘৰ কাৰেংঘৰ শিৱদৌল জয়দৌল সেই সকলোবোৰ চাইছোঁ সেইবিলাক খুব ধুনীয়া ধুনীয়া এটা অভিজ্ঞতা ভ্ৰমণৰ অভিজ্ঞতা আছে আৰু তেনেকৈ আমাৰ মাজুলীখনতেই আছে মোৰ যিহেতু মাজুলীৰ হয় তাত মাজুলীখনটো আছে বহুত বহুত ধুনীয়া ধুনীয়া সত্ৰ আছে আমাৰ এইখন যিহেতু সত্ৰনগৰী আমাৰ এই এইবিলাকতে যদি বহুত বহুত ধুনীয়া সকলোতকৈ শ্ৰেষ্ঠ ভ্ৰমণ বুলি ক'বলৈ গ'লে আমাৰ মাজুলী যেতিয়া আমি ভ্ৰমণ কৰোঁ বহুত ধুনীয়া নাই আছে যিহেতু বিশেষকৈ ক'বলৈ গ'লে সত্ৰসমূহ যেতিয়া মই ভ্ৰমণ কৰোঁ তেতিয়া যেনেকৈ আমাৰ আউনীআটী সত্ৰ আমাৰ দক্ষিণপাট সত্ৰ যিখন আমাৰ ওচৰতে আছে সেইবিলাকত যেতিয়া আমি ভ্ৰমণ কৰোঁ মই তেতিয়া মানে মানে বহুত সুখ পাওঁ তেতিয়া নিজৰ জেগাবোৰতেই মানে এনেকুৱা ধৰণৰ বহুত ধুনীয়া ধুনীয়া জেগা আছে তাত যাওঁ বহুতেই ভাল লাগে তাত গৈ পেলাহেনি যেতিয়া জেগাবোৰ ভালদৰে চাওঁ আমাৰ যিহেতু শংকৰদেৱৰ শংকৰদেৱৰ স্থাপন কৰি থৈছে সেইবিলাক বহুত ধুনীয়া হয় এনেদৰে তিতা মিঠা অভিজ্ঞতাবিলাক এনেদৰে তিতা মিঠা অভিজ্ঞতাবিলাক এনেদৰে পাৰ কৰি আহিছোঁ আৰু বহুত জেগা এনেদৰে ভ্ৰমণ কৰিছোঁ এতিয়া যোৰহাট তো মই এবাৰ ডিব্ৰুগড় গৈছিলোঁ সেইবাৰো মানে কি হয় বহুত এটা তিতা অভিজ্ঞতা সেইটো এটা মোৰ তাত কি হৈছিলে মানে তেতিয়া মানে যোৰহাটটোত দিব গৈছিলোঁ গাড়ীয়ে যাত্ৰা কৰিছিলোঁ তাত কি হৈছিলে ৰাতিপুৱাই একো খাই নোযোৱাৰ কাৰণে বহুত অকল হৈ গৈছিলোঁ আৰু তেতিয়াৰপৰা বহুত বেছি গা দুৰ্বল লৈ গৈছিলে আৰু যেতিয়া মই বমি হৈছিলে আৰু তেনেদৰেই মানে কি হয় বহুত সময় যাত্ৰা কৰাৰ ক্ষেত্ৰত বহুত দুৰ্বাৰ যেতিয়া পাইছিলোঁগৈ তাত পোৱাৰ আগতেই মই বহুত বেছি দুৰ্বল দুৰ্বল গৈছিলোঁ তাৰ ঘৰত জেগা য'ত লোকেশ্যন আছিলে তাত নোপোৱাৰ আগতেই মই ফাৰ্মাচীত যাবলগীয়া হৈছিলে দেখাব লাগিছিলে ডক্টৰ হ'বলগীয়া হৈছিলে ডক্টৰক কেনেদৰে দুৰ্বল গৈছিলোঁ আৰু তাৰপিছতে মোক এনেকৈ এনাৰ্জীৰ দৰব দিছিলে সেইখিনি খায়ে মই যেতিয়া মই যোৰহাটৰ মন্দিৰ গৈছিলোঁ সেই মন্দিৰত তাত ফুৰিব গৈছিলোঁ তাত তেতিয়া মই সেইখিনি পাইছিলোঁ এনেধৰণে জীৱনত বহুত ভাল ভাল এনেকে ভ্ৰমণৰ অভিজ্ঞতা আছিলে ভাল লাগে ভ্ৰমণ কৰি মোৰ বহুত ভাল লাগে বিশেষকৈ পাহাৰ নদী সেইবিলাকক মই ভ্ৰমণ কৰি বহুত বেছি ভালপাওঁ এনেদৰে মোৰ তেতিয়া মিটাৰ অভিজ্ঞতা সেয়াই আৰু